হে অঁ হেল্ল' অঁ অঁ অঁ অঁ অঁ অঁ অঁ ভ্ৰমণটো যাব লাগে এই ক' ক'ত যাম বুলি ভাবিছা অঁ মন্দিৰ অঁ মন্দিৰ তেতিয়াহ'লে সি বৈষ্ণৱদেৱী যাবা নেকি গৰমৰ বন্ধ আছে নে অঁ গৰমৰ বন্ধ ঠিকে আছে কিবা অলপ মানুহ জোগাৰ কৰাচোন আমাৰো ফেমিলি যাব ঘ আমাৰ

অঁ গৈছোঁ গৈছোঁ ক'ৰবাত ক'ৰবাত আমি ট্ৰেইনতে ভাল হ'ব তাৰমানে গোৱালপাৰা হৈ এখন ট্ৰেইন যায় ডাইৰেক্ট বৈষ্ণৱদেৱী সেই দেওবাৰ দেওবাৰ স প্ৰত্যেক দেওবাৰে কটৰাবলি সেইখন তাৰমানে গুৱাহাটীৰ পৰা আহে কতৰা সেইখনতে আমি গ'লে ডাইৰেক্ট বৈষ্ণৱ মানে আমি এই মানে কতৰা ষ্টেচন পাম বৈষ্ণৱ মানে যিটো সেই মানে জম্মুৰ কতৰা তা ষ্টেচন তাৰ নাম কতৰা তাৰমানে তাৰ পৰা তাৰপৰা তাৰমানে আমি এই কতৰাত গৈ তাতে মানে থাকি হোটেল লৈ হোটেলত থাকি তাৰপিছত তাৰ পৰা বৈষ্ণৱদেৱী মন্দিৰ এ খোজকাঢ়ি যাব লাগে এনেকৈ খোজকাঢ়িও যাব পাৰি তাৰপিছত এই যিবিলাক খো যিসকলে খোজকাঢ়িব নোৱাৰে তেওঁলোকে সেই ঘোঁৰাত যায় তাৰপিছত পাল্কীত হেলিকপ্টাৰতো যায় গতিকে তেনেকৈ অঁ অঁ এই বয়স অনুযায়ী এতিয়া যিয়ে যিসকলে অঁ এতিয়া যিখিনিয়ে খোজকাঢ়িব পাৰে খোজকাঢ়ি গ'লোঁ এবাৰ যিসকলে নোৱাৰে তেনেকৈ কি কৰিম ঠিক আছে হ'ব মানুহ অলপ জোগাৰ কৰাচোন মানুহ কেইটামান মানুহ অঁ পাৰে পাৰে সৰু সৰু যাব পাৰে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে তেনেকৈ ব্যৱস্থা আছে নিয়াৰ কাৰণে নাইবা সেই ঘোঁৰাত গ'লে ঘোঁৰাটো যাব পাৰি মাক বাপেকৰ লগত যাব পাৰে তাৰপিছত আৰু সেই সৰু অকল বাচ্ছা হ'লে সেই তেওঁলোকৰ কাৰণে কি আছে সেই ঠেলি নিয়াৰ কাৰণে পিত্তু বুলি কয় সেইবিলাক ঠেলি নি তেনেকৈ তাৰপিছত খুব ভাল লাগিব তাতে বৈষ্ণৱদেৱী মন্দিৰ দৰ্শন বৈষ্ণৱমাতা ঠিক আছে সেই তেতিয়াহ'লে ঠিক আছে হ'ব অলপ সেই কেইজনমান হ'লে ভাল লাগে লগে ভাগে খোজকাাঢ়িও ভাল লাগে তাতে মন্দিৰত অঁ পাহাৰ বগাব লাগেতো ভালেই মোটামুটি চৈধ্য কিলোমিটাৰমান খোজ কাঢ়িব লাগে পাহাৰত গতিকে এনেকৈ সেই খোজকঢ়া যিখিনি খোজকাঢ়িব পাৰে সেইখিনিয়ে খোজ কাঢ়ি গ'ল যিসকলে নোৱাৰে তাতে তেনেকৈ পাল্কি বা ঘৰত গ'ল হেলিকপ্টাৰত তেনেকৈ ব্যৱস্থা হেলিকেপ্টাৰ অৱশ্যে কৰিলে আগতে সেই বুকিং কৰিব লাগে বহুত এদিন আগতে বুকিং কৰি ল'লেহে টিকেট পোৱা যায় আৰু নহ'লে লগে লগে দিগদাৰ হয় ঠিক আছে হ'ব ওলাবা জুলাই পৰক ঠিক আছে হ'ব অঁ ঠিক আছে হ'ব